অ' কোৱাচোন ভাল ভাল ভাল তোমাৰ ভাল অ' কোৱাচোন ঔ সেইতো দেখুন ভাল খবৰ আহিবা এইটো বহাগ মাহত হয় বহাগ মাহত গোটে মাহটোৱে ফাংচন হয় বাৰিষাত গ'লে বাৰু ইফালেটো ই মে' জুনৰ পৰা ষ্টাৰ্ট হয় আৰু তুমি এই তুমি বিহু বিহু চাবহি পাৰিবা কিন্তু ইফালে আকৌ বাৰিষাত মানে কি হয় যিবিলাক আমাক বিশ্বনাথ ঘাট ধৰা কাজিৰঙা এইবিলাক জাগাত মানে পানী হয় তুমি এবোৰ মানে ঘূৰাত অকণমান অসুবিধা পাব পাৰা এনে তুমি বিহুত বিহুৰ যিবোৰ ফাংচন বা বিহু আমাৰ মুকলি বিহু হয় এইবোৰ তুমি ধুনীয়াকৈ চাব পাৰিবা কিন্তু এটো এটাই কথা অ' বৰষুণ অ' নাই আহিবা কিন্তু বৰ বাৰিষা কালত অকণমান অসুবিধা হ'লে হ'ব পাৰে এইটো আমি ধুনীয়াকৈ মিলাই মেলি চাব লাগিব অ' আহিব আহিবা এই ব হেৰি বাৰিষা হ'লেও আমি ধুনীয়াকৈ বিহু এঞ্জয় কৰিম বিহু চাম দুইটাই মিলি অ' বৰষুণ দিলেও একো নাই আহিবা আৰু হেৰি এনেই ঘ অ' ঘৰত ভাল নহয় সবৰে ভাল ভাল ভাল এনে এতিয়া কি কৰি আছা অ' অ' অ' ঠিকে চলি আছে ঠিকে চলি আছে এনে একজাম এই এই কেইদিনতে হৈ গৈছে অ' অ' অ' ঠিকে আছে আহিবা লগ অ' আহিবা লগ পাম ধুনীয়াকৈ এঞ্জয় কৰিম হেৰি বিহু বিহু চিহু চাম এবাৰ এবাৰ তুমিও আহি পেলাই অসমৰ বানপানী হওক বৰষুণ এইবোৰ উপভোগ অকণ কৰি যোৱা কেনেকুৱা লাগে অ' অ' ঠিক আছে দিয়া অ' অ' ঠিক আছে